আমাৰ ওচৰৰ অঞ্চলত তেনে নিৰ্দিষ্ট জেগা নাই ফেমেলি লৈ বা ঘৰৰ মানুহ লৈ ফুৰিব পৰা জেগা ওচৰতে আছে আমাৰ ৰঙানদীখন ৰঙানদীতে যাব পাৰে লগতে আছে সোৱণশিৰি বিশেষ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰখন সোৱণশিৰি হ'ল আপোনাৰ নদীৰ পাৰ বা তাত খানা খাবৰপৰা ভাল জেগা আছে ঝাৰু বন আছে এতিয়া কঁহুৱা ফুলাৰ দিন কঁহুৱা চাইও আনন্দ উপভোগ কৰিব পাৰে লগতে আছে আমাৰ ব্ৰহ্মপুত্ৰখন সেই চাইদে যোৰহাট যাব পাৰি যোৰহাট যোৱাৰ ভাল এটা সুবিধাজনক আৰু ফেৰী আছে ফেৰীবোৰ আজিকালি ভাল হ'ল গৰমেণ্ট আহিলে আৰু চৰকাৰী চৰকাৰী হ'লে আপোনাৰ বহুত খৰচ কমি যায় ধৰক আপুনি আমাৰ এই চাইদৰপৰা যদি যোৰহাট যোৱা হয় মাজুলীৰপৰা মাজুলীৰপৰা যোৰহাটটো বহুত ডিষ্টেঞ্চ হৈ যায় যদি ব্ৰহ্মপুত্ৰখন নথকা হ'লে ব্ৰহ্মপুত্ৰখনত পৰা বহুত সহায় হয় আৰু কাৰণ আমাৰ বস্তুবোৰ প্ৰায় যোৰহাট বা এই চাইদে ওচৰৰ লখিমপুৰৰপৰা অনা যায় যোৰহাটলৈ গৈ ভালো লাগে যোৰহাটত ধৰা এতিয়া বাইপাছটো বনাইছে আৰু অলপ সুবিধা হ'ল আমি গুৱাহাটী যাব হ'লে যোৰহাট হৈ পিনি গুৱাহাটী যাওঁ এই চাইদেও সুবিধা হয় আৰু নেক্সট আৰু অলপ দূৰ যাওঁ বা অলপ টাইম যদি থাকে তেতিয়া আমি ডিব্ৰুগড় যাব পাৰোঁ ডিব্ৰুগড় গ'লে আমি বগীবিলখন পাই যাওঁ বগীবিলখন পাৰ হৈ যোৱা মাত্ৰকে ওচৰতে ধৰক ফেমেলি লৈ যদি অলপ টাইম স্পেণ্ড কৰিব পৰা যায় তেতিয়া তাত আছে কাঞ্চনজংঘা বুলি এখন ৰিজৰ্ট আছে ৰিজৰ্টখনত আপুনি অলপ টাইম স্পেণ্ড কৰিব পাৰে ফেৰী আছে ফেৰী উঠিবা অলপ আপুনি ওলাই ফুৰো বুলি ক'লেও নদীৰ ভিতৰত বা দৃশ্য উপভোগ কৰোঁ বুলি ক'লেও পোৱা যায় তাত এইটোও সুবিধা আছে তাৰপৰা আপুনি যদি অলপ আগলৈ গুচি যায় তিনিচুকীয়াৰ পৰে তিনিচুকীয়া পাৰ হৈ নামচাই লগতে লাগি আছে অৰুণাচল প্ৰদেশ অলপ টাইম থাকিলে তাতো যাব পৰা যায় ফেমেলি লৈ নামচাইত আপোনাৰ চাবলগীয়া বহুত জেগা আছে ঘূৰিবলগীয়াও জেগা আছে নামচাইত বিশেষকৈ হ'ল আপোনাৰ গ'ল্ডেন পেৰিগডাটো আছে গ'ল্ডেন পেৰিগডা এইটো সিহঁতৰ ট্ৰাইবেলত কি কয় নাজানো বাৰু তাত গৈ টাইম ধৰক ফেমেলিৰ লগত গৈ অলপ ভাল লাগে মনোমোহা দৃশ্যবোৰ আছে আৰু ঘৰবোৰ ভাল লাগে তাত থাকি বা বহি হয় অলপ টাইম স্পেণ্ড কৰিবৰ কাৰণে তাত বহুত ধুনীয়া ধুনীয়া ঘৰ বনাই থোৱা আছে আৰু আপুনি নামচাইপৰা যদি গ'ল্ডেন পেৰিগডাৰপৰা অকণমান আগলৈ যায় তেতিয়া আপুনি ৰিজৰ্ট কেইখনমান আছে যেনেকৈ ছেভেন কে এম তেনেকৈ সৰু সুৰা আৰু ভাল ভাল ৰিজৰ্ট আছে ৰিজৰ্ট কেইখনৰ এটাই ভাল লাগে বাঁহৰ বনোৱা বাঁহৰ বনালে আপোনাৰ ইনেও ভাল লাগে আমাৰ টাইপটোৱে তেনেকুৱা বাঁহৰ কাঠৰ ওপৰত জড়িত তেনেকৈও আপুনি ভাল উপভোগ কৰিব পাৰে আৰু তাত বিশেষকৈ মানে নদী আছে নদী সৰু সৰু নদী আছে নদীৰ ওপৰত আপোনাৰ তেনেকৈ বনাই থোৱা আছে ঘৰ চাংঘৰ বা তাত থাকো বুলি ক'লেও তাত পৰা যায় ঘৰ বনাই থোৱা আছে চাইদতে সৰু সৰু ঘৰ বনোৱা আছে ঘৰকেইটাতো বহুত ধুনীয়া জেগা তাৰপৰা যদি আপুনি এই চাইদে চাবলৈ যায় তিনিচুকীয়াৰপৰা অলপ আগলৈ ধলা শদিয়া দলংখন আছে আমাৰ ইয়াত চাব পৰা ধলা শদিয়া দলংখনটো যথেষ্ট দীঘল সেইখন দলং ভূপেন হাজৰিকা স্মৃতিৰ লগত অলপ হেৰি আছে ধৰক জড়িত আছে তাৰপৰা আমি গুচি গ'লোঁ ৰয়িং ৰয়িঙতো সেনেকৈ জেগা ফুৰিবলগীয়া বহুত আছে সৰু সুৰা জেগা বিশেষ ইমান নাম নাজানো মই এবাৰ গৈছিলোঁ ফেমেলিৰ লগত আনিনি আনিনি যাওঁতে ৰয়িং হৈ গৈছিলোঁ ৰয়িং হৈ যাওঁতে মানে বহু দূৰ দূৰ চাবলগীয়া বস্তু আছে যেনেকৈ আপোনাৰ ৰাস্তাটোৰ বহুত ধুনীয়া আৰু ছেকেণ্ড পাহাৰৰ মাজেদি আপুনি যাব পাৰে আৰামত ধুনীয়াকৈ কোনো অসুবিধা নহয় তাত আনিনি জেগাডোখৰ এইটো কাৰণে ভাল হ'ল তাত হেলিপেট আছে চাবলগীয়া মানে বিশেষ বহুত জেগা আছে হেলিপেটটো আছে হেলিপেটটো থকা মানে বহুত সুবিধা আৰু তাত থাকেও খোৱা বোৱা চব ধুনীয়া হয় তাৰপৰা আমি আৰু এটা কাম কৰোঁ যদি বেছি টাইম উলিয়াব পাৰোঁ তেতিয়া আমাৰ ইয়াৰ ওচৰতে আৰু বেছি দূৰো হয় নহয় অৰুণাচলৰে হয় অৰুণাচলত আপোনাৰ পৰে জিঅ' জিঅ' ভেলি বুলি এডোখৰ আছে নহ'লে নহ'লে আলং বুলি ক'লেতো আপোনাৰ কমলাৰ কাৰণে বিখ্যাত তাতো যাব পাৰে ধুনীয়াকৈ আমি এবাৰ ফেমেলিৰ লগত গৈছিলোঁৱে এই অলপ দিনাৰ আগত জিঅ' ফেষ্টিভেল হওতে জীয় ফেষ্টিভেলত যাওঁতে তাতো গৈ ভাল লাগিলে সৰু সৰু ৰিজৰ্ট আছে ফেমেলি লৈ ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে ৰাস্তা পদূলি বহুত ধুনীয়া তাত বহুত ধুনীয়া ধুনীয়া মনোমোহা দৃশ্য আছে আৰু আপোনাৰ তাত যাবলৈ কোনো বাধা বা বিশেষ কিবা নহয় অসুবিধা নহয় তাৰ মানুহবোৰো ভাল খালী বিশেষ গেট পাছ বনাবলগীয়া হয় সেইকাৰণে আৰু অলপ কিছু প্ৰব্লেম হ'ব পাৰে আৰু অনলাইন আজিকালি চব অনলাইনত যদি বনায় আপুনি দুদিন তিনিদিনৰ আগতে পায় যায় ফেমেলি লৈ মানে এইবোৰ জেগাত ঘূৰিব ভাল আৰু আপুনি যাওঁ বুলি ক'লে আমাৰ ওচৰতে নাগালেণ্ডখন আছে বেছিটো নহয় যোৰহাটৰপৰা এশ কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব আৰু নাগালেণ্ডটো যাব পাৰে ধুনীয়াকৈ নাগালেণ্ডত আপোনাৰ হৰ্ণবিল ফেষ্টিভেল পাতে হৰ্ণবিল ফেষ্টিভেলত ফেমেলি লৈ ধুনীয়াকৈ তাত থকা বোৱা কেম্প ইত্যাদি লৈ যাব পাৰে ধুনীয়াকৈ নহ'লে আপুনি যাব লাগিব শ্বিলঙলৈ গুৱাহাটী হৈ পিনি শ্বিলঙত গৈয়ো ভাল লাগে শ্বিলঙৰ ৰাস্তা ঠাণ্ডা দিনত বৰফ আৰু ছেভেন চিষ্টাৰ ওৱাটাৰফল বুলি ক'লে শ্বিলংখন বিখ্যাত তাতো ভাল লাগে ওচৰতে আমি এইবোৰ ফেমিলি লৈ বা ঘৰৰ মানুহ লৈ নহ'লে কাহানিবা লগৰ ল'ৰাৰ লগত এইবোৰ লগতে আমি টাইম স্পেণ্ড কৰোঁ আৰু বন্ধৰ দিনত